প্ৰিয় কোৰিঅ'গ্ৰাফাৰ কোন বুলি ক'লে মোৰ পোনপ্ৰথমে চুমি বৰাকে ক'ম কাৰণ তাইৰ আমাৰ একেখন জিলাৰে হয়

তাই বহুত আধুনিক পৰিচালনা কৰে কিন্তু নৃত্যসমূহ মোৰ কাৰণে বিশেষ

খুবেই আকৰ্ষিত

তুলি আনে

সেয়ে আৰু

সেয়েহে তাই নৃত্যসমূহ আধুনিক গানসমূহৰ লগত